আমাৰ ইয়াত স্বাস্থ্যৰ প্ৰতি সচেতন আমি হয় মানে ইয়াত ডক্তৰো পোৱা নাযায় বেমাৰ মেমাৰ হ'লে মানে বহুত দূৰ যাবলগীয়া হয় ডক্তৰ বিচাৰি বহুত ডক্টৰকো বহুত ফোন চোন কৰিব লাগে বেগেতে পোৱা নেযায় আৰু ৰাস্তা ঘাট বেয়া এইবোৰ বোকা পানী অনবৰত হৈয়ে থাকে সেইকাৰণে আমাৰ খাদ্যবিলাক ভাল খোৱা হয় মানে ঘৰৰ পাচলি চাচলিবিলাক খোৱা হয় গোবৰ চোবৰ দি বনোৱা সাৰ জাবৰ নিদিয়াকৈ আৰু পানী চানীবিলাকো পৰিষ্কাৰকৈ খোৱা হয় ফিল্টাৰ চিল্টাৰ কৰি পানী পৰাইতো মানুহৰ সাধাৰণতে বেমাৰ হয় যিবিলাক সাধাৰণ বেমাৰ সেইবিলাক ঘৰতে মানে নিৰাময় কৰিব পৰাকৈ মানুহবিলাকে স্বাস্থ্যবিলাক সচেতন কৰি ৰখা হয়